অঁ হেল্ল'

খবৰ আছোঁ মোটামুটি ৰাসকটো যাম বুলি ভাবিছোঁ গ'লে আৰু গোটেই পৰিয়াল যাব লাগিব এ হ'ব দা এখন কিবা গাড়ী চাড়ী ভাড়া কৰি সেংকে গ'লে এ হ'ল নিজাকৈ চাব লগা মানে কি আৰু নাটক চাটক চাব লাগিব আৰু কি চাবা যাদু চাদুৰ ইন্তাৰেষ্ট নাই যদি ইহঁতে চাই চাবো মোৰ এগিলা ইন্তাৰেষ্ট নাই হয়টো অঁ অঁ অঁ অঁ আৰু যদি কিবা নতুন ব নতুন বস্তু যদি নেদেখা বস্তু আহেই সেগলাখান চাব আৰু অলপ সময় ধৰি গ'লে হ'ল সেয়েটো সময় অলপ আগত লৈ গ'লে হ'ল সেয়েটো সময় অলপ আগত লৈ গ'লে হ'ল সোনকালে গ'লে তেতিয়া মানে কথা নাই আৰু

সেয়েটো টেম্পো চেম্পো এখন লৈ গ'লে হ'ল ইয়াৰ পৰা ভাড়া কৰি তাৰে গাড়ী মাথা মাৰি থাকাতকৈ সেয়েটো

অঁ এতিয়া কোন কোনদিনা যোৱা সেটো ঠিক কৰি ল'লেই হ'ল

এ লাষ্টৰ মাজতে মানে লাষ্টৰ দিখি যাব লাগিব ফাষ্টতে থিয়েটাৰ নাহে নহয় লাষ্টোৰ সপ্তাহত যাবা লাগিব দে তে হ'ব দে হ'ব দে